এই এই আমি এই বৃহস্পতিবাৰে সকাম এটা পাতিছোঁতো গতিকে অলপ দৈ লাগিছিল আৰু এঁৱা গাখীৰ অলপ লাগিছিলে দৈ পাঁচ লিটাৰমান আৰু এই গাখীৰ দহ লিটাৰমান লাগিছিলে দিবপাৰা যাবনে ঠিকে আছে দিবা তেনে অঁ অঁ পুৱা দহটামান বজাত দিলে হ'ব আৰু অঁ অঁ অঁ হ'ব